মোৰ প্ৰিয় কিতাপ বহুত আছে মোৰ প্ৰিয় কিতাপ বুলি ক'লে এখন লেখত ল'বলগীয়া কিতাপ হৈছে ৰুবুল মাউতৰ মোৰো এটা সপোন আছিল সেই কিতাপখন মই পঢ়ি পঢ়ি পঢ়ি পেলাই বহুত কথা শিকিছিলোঁ আৰু আজিকালি ছাত্ৰ ছাত্ৰীও সেইখন কিতাপৰ পৰা বহুত শিকিবলগীয়া আছে আৰু ৰুবুল মাউত এজন তিনিচুকীয়াৰ পৰা গৈ তিনিচুকীয়া এখন অতি ভিতৰুৱা গাঁৱৰ পৰা গৈ আমেৰিকাৰ নিচিনা এখন দেশত এজন বিজ্ঞানী এটা বিষয়ত লৈ তেওঁ অধ্যয়ন কৰি আছে তেওঁ জীৱবিজ্ঞানৰ ওপৰত যিটো জিন সম্পাদনৰ এটা অধ্যয়ন কৰি আছে যিটো অধ্য়য়নৰ এতিয়ালৈকে সম্পূৰ্ণ হোৱাগৈ নাই আৰু আমি ভাবোঁ তেওঁ সেইটো সফল হ'ব আৰু তেওঁ তিনিচুকীয়া জিলাৰ পৰা এটা অতি দৰিদ্ৰ কৃষক পৰিয়ালৰ পৰা তেওঁ গৈছিল আৰু তেওঁ গৈ পেলাই তেওঁ শৈশৱটো অত্যন্ত দৰিদ্ৰ আছিল আৰু শিক্ষা শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল আৰু সংগ্ৰাম কৰিবলগীয়া তেওঁ মোৰো এটা সপোন আছে সেই কিতাপখনত তেওঁ সেই সকলো কথা সেই তেওঁ জীৱনী সকলো জীৱনৰ বিষয়ে তেওঁ কিতাপখনত তেওঁ উল্লেখ কৰি থৈ গৈছে আৰু তেওঁ সৰুতে পিতৃক তেওঁ ঘৰুৱা দায়িত্ব পালন কৰিছিল গৰু চোৱা বজাৰ কৰা তাৰপৰা পা ধৰি শাক পাচলি বিক্ৰী কৰা উপৰি ৰাস্তাত কাম কৰা পৰা ধৰি তেওঁ বহুত কিবা কিবি কাম কৰিছিল আৰু গাঁৱত তেওঁলোকৰ গাঁৱৰ শিক্ষাৰ ক্ষেত্ৰত সিমান সন্তোষজনক পৰিৱেশ নাছিল কিন্তু তেওঁ তাৰ পিছতো তেওঁ মেট্ৰিকত তেওঁ সুখ্য়াতিৰে প্ৰথম বিভাগত তেওঁ পাছ কৰিছিল আৰু তেওঁ পাছ কৰি পেলাই তেওঁ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল আৰু তেওঁ খুব কষ্টৰ বিনিময়ত তেওঁ পঢ়িছিল আৰু তেওঁ তিনিচুকীয়াৰ মহাবিদ্যালয়ত তেওঁ বিজ্ঞান শাখাত তেওঁ স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল আৰু তাৰপিছত তেওঁ ৰাসায়নিক বিজ্ঞানৰ প্ৰতি তেওঁৰ ধাউতি বাঢ়িলে আৰু সেই মধ্যাহ্ন মহাবিদ্যালয়খনতে তেওঁ বহুত ভূমিকা আছে বুলিও গম পাওঁ আৰু তেওঁ বিজ্ঞানৰ তেওঁ বহুত বহুত অণু তেওঁ আৱিষ্কাৰ পৰা ধৰি বহুতো কাম তেওঁ কৰি গৈছে আৰু স্নাতক ডিগ্ৰী তেওঁ ডিব্ৰুগড় বিশ্ববিদ্য়ালয় প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁ অত্যন্ত যে মেধা যুৱক আছিল বুলি আমি সেই কিতাপখনৰ যোগেদি আমি গম পাইছিলোঁ আৰু তেওঁ বহুত দেউতাকৰ যিবোৰ ক্ষেত্ৰত মানে সহায় কৰিছিল সেইবোৰ মানে সিমানখন কষ্টৰ বিনিময়ত তেওঁ আমেৰিকা নিচিনা এটা অঞ্চলত গৈ পেলাই এখন তিনিচুকীয়াৰ এখন কাকপথাৰৰ নিচিনা এটা ভিতৰুৱা অঞ্চলৰ পৰা গৈ পেলাই তেওঁ ইমান ডাঙৰ এজন বিজ্ঞানী হ'ব পৰাটো আমাৰ আমাৰ অসমৰ বাবে অত্য়ন্ত এটা বহুত ভাল কথা আৰু সেই কিতাপখন বা যি যুৱ ছাত্ৰ ছাত্ৰীয়ে বহুত শিকিবলগীয়া আছে আৰু শিকিব পাৰিব বুলি মই ভাবোঁ আৰু মোৰো এটা সপোন আছে প্ৰতিজন ব্যক্তিৰ এটা সপোন থকা দৰকাৰ তেনেকৈও তেওঁৰ এটা সপোন আছিল আৰু সেই কিতাপখনৰ দৰে কিতাপখনৰ পৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ সপোন সপোনটো তেওঁ সপোন দেখিব পাৰে সেই কিতাপখন পঢ়িলে যেনেকৈ সেই ৰুবুল মাউতে তেওঁ সপোন দেখিছিল আৰু সেই সপোন কেনেকৈ তেওঁ আজি বাস্তৱত তেওঁ বাস্তৱত পৰিণীত কৰিবলৈ তেওঁ গৈ আছে আৰু তেনেকৈ সেই কিতাপখন পঢ়িলে আজিৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজস্ব এটা সপোন লৈ আগবঢ়িব পাৰিব আৰু সেই সপোনটো ক্ষেত্ৰত তেওঁলোক গুৰুত্ব দিব পাৰিব যে মই কিবা এটা কৰিম বা এইটো হ'ম তেনেকৈ ৰুবুল মাউতে যেনেকৈ সংগ্ৰাম কৰিছিল যেনেকৈ দেউতাকক পাচলি বিক্ৰী কৰি পেলাই বা ধৰি আপোনাৰ গৰু গৰু ৰখাই গৰু ৰখাই পেলাই বা ৰাস্তাৰ কাম বনুৱা হিচাপে কাম কৰি পেলাই তেওঁ যেনেকৈ সহায় কৰিছিল তেনেদৰে তেনেদৰে আজিৰ যুগৰ ছাত্ৰহঁতে তেনেকুৱা কষ্ট কৰিব নালাগেও আজি বহুত সুবিধা পায় আৰু সুবিধা পাই কিমান কষ্ট সংগ্ৰামৰ মাজেৰে তেওঁ এটা আমেৰিকাৰ নিচিনা এটা অঞ্চলত গৈ তেওঁৰ জীৱ বিজ্ঞানৰ ওপৰত যিটো অধ্যয়ন কৰি আছে মানুহৰ জীনৰ ক্ষেত্ৰত গৈ যিটো বিষয়ে কিতাপখন পঢ়িলে গম পাব আৰু মই কিতাপখন পঢ়া সময় হৈছে সেইটোকাৰণে দুই এটা কথা মই পাহৰি গৈছোঁ কিন্তু সেই কিতাপখনৰ পৰা আজিৰ যুগৰ ছাত্ৰ ছাত্ৰীসকলে বহুত শিকিবলগীয়া আছে আৰু জীৱনটো উপভোগ কৰিবলগীয়া আছে কিতাপখন পঢ়ক আৰু মোৰ এখন প্ৰিয় কিতাপ সেইখন আৰু বহুত কিতাপ আছে আৰু তেওঁ আটাইতকৈ প্ৰিয় কিতাপ বুলি ক'লে ৰুবুল মাউতৰ সেই কিতাপখনটো একদম মোৰ প্ৰিয়